খেলা ধূলাৰ বিষয়ে তেনেকে বিশেষ কি ক'ম নিজে তেনেকে কেতিয়াও খেলা ধূলা কৰি পোৱা নাই সৰু পৰাই দেউতা আমাৰ ঢুকালেতো মানুহৰ ঘৰে ঘৰে কাম কৰিয়েই চলি আছোঁ আৰু মানে খেলা ধূলা কৰাৰ নিজেও সুযোগ পোৱা নাই তথাপিও মোৰ ল'ৰাটোক দিছিলোঁ ক্ৰিকেটত সি বোলে ক্ৰিকেট খেলি ভাল পায় এদিন আহি ক'লে নেহেৰু ষ্টেডিয়াম নে ক'ত বোলে এডমিশ্যন লয় তেনেকে ক্ৰিকেট খেলে প্ৰেক্টিচ কৰে বোলে ইণ্ডিয়া টীম খেলে বোলে দিলোঁ তেনেকে এদিন বস্তু কিনিব লৈ গৈ এদিনতে সি প্ৰায় দহ হাজাৰ মানৰ টকাৰ লষ্ট হৈছে বাপৰে এতিয়াও মনত আছে মোৰ দহ হাজাৰ টকাৰ বস্তু কিনাৰ পিছত নেক্সট দিনা গ'লোঁ আকৌ পিছৰ দিন খেলিলে খেলি এক বছৰ মান খেলিলে মাহে মাহে দুশ টকাকে ফিজো দিব লাগে দিলে খেলি পেলাই এক বছৰ পিছত সি আকৌ নোযোৱা হ'ল কিবা বোলে সিহঁতে এনে আৰু একো বোলে লাভ নাই ল'ৰাবোৰ বোলে খেলিয়েই থাকে খেলা ধূলাত উৎসাহিত মানে কি দিব লাগে দিব লাগে খেলা ধূলাত কিন্তু সেই সময়খিনি এতিয়া পঢ়িব নে খেলিব পঢ়িব নে খেলিব সেই দুটাৰ পঢ়িব আকৌ খেলা ধূলাৰ এতিয়া আমাৰ ঘৰৰ এতিয়া ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিলেও কিজানি পইচা দি আগবাঢ়িব লাগে পইচা চইচা দিব লাগে তেতিয়া আমি সেইটো দিব নোৱাৰিম আৰু সেই পঢ়াৰ বয়সটোত সেইবোৰ কৰিয়ে আগবাঢ়ে পিছত যদি সি খেলা ধূলাতো আগ নাবাঢ়িল এইফালে যিহেতু নপঢ়িলেও পঢ়া শুনাতো আগনাবাঢ়িল তেতিয়াটো আমাৰ বিশেষকে আমাৰ মুস্কিল হ'ব কাৰণ আমিটো গোটেই জীৱন লগাই দিওঁ ল'ৰা ছোৱালীৰ কাৰণে আৰু পিছত যদি সেইখিনিও নহয় তাৰপিছত আমি কি কৰিম মানে খেলিব দিব লাগে খেলক সিহঁতৰ স্বাস্থ্য ভাল হয় শুনিছোঁ আমি কিবা কিবি খেলক খেলা ধূলা কৰক কিন্তু তাৰ মাজতে পঢ়াটোও মোৰ হিচাপে আচল মানে পঢ়িলেহে বাকী যি হয় কাৰণ চাকৰি ওলায় চাকৰি পঢ়িলেহে খেলিব খেলি চাকৰি কৰিব সেইটো হেৰি কৰিব সেইটোতো আমি কেতিয়া কি আৰু কি বা খেলিব কিমাননো আগুৱাই যাব এতিয়া আমাৰ যে বক্সিং জিকি লাভলীনাৰ লাভলীনাৰ বা কি হীমা দাস হয় সিহঁতৰ দৰেনো কেইজন হ'ব পাৰিছে অসমত সেই এজন দুজন এজনী দুজনী ত' সিহঁতৰ সেই এজনী দুজনীহে আৰু কিমানেতো খেলিবৰ চেষ্টা কৰিছে কিন্তু হৈছে সেই এজনী দুজনীহে ত' বাকীবোৰৰ কি হ'ব এতিয়া সিহঁতৰ সিহঁতৰ ভৱিষ্যতটো কি সেইটো ভাবিব লাগিব সেনেকে খেলা ধূলা কৰক কিন্তু পঢ়াটো মোৰ হিচাপে মেইন পঢ়িব লাগে আৰু পঢ়া শুনা নকৰিলে বাকী একো কৰি লাভ নাই